অসমীয়া মানুহে তেওঁলোকৰ ভাষা নোকোৱা লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ সাধাৰণতে ইংৰাজী হিন্দী আদি ভাষা ব্যৱহাৰ কৰা দেখা যায় সাধাৰণতে শব্দৰ মাজতেই ভাষা এটাৰ জীৱনটো নিহিত হৈ থাকে আৰু সেই শব্দমালাৰ পৰিৱৰ্তনেই ভাষা এটাৰ পৰিৱৰ্তন সূচনা কৰে সমাজ এখন স্থবিৰ হৈ থাকিব নোৱাৰে এনেকুৱা বিভিন্ন কাৰণত সমাজ এখনৰ সাংস্কৃতিক জীৱনটো পৰিৱৰ্তন হয় আৰু তেনে পৰিৱৰ্তনত সেই সমাজখনত প্ৰচলিত ভাষা এটাৰ পৰিৱৰ্তন নোহোৱাকৈ থাকিব নোৱাৰে সেয়েহে সাম্প্ৰতিক কালত অসমীয়া ভাষাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলশ্ৰুতিত গঢ় লৈ উঠা বিভিন্ন শব্দবোৰে থিতাপি লৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এনে শব্দবিলাক অসমীয়া ভাষাতেই যে ব্যৱহৃত হৈছে এনে নহয় অন্যান্য আধুনিক ভাৰতীয় ভাষাবিলাকতো অথবা আন্তঃৰাষ্ট্ৰীয় ইংৰাজী ভাষাৰ বি ব্যতিৰেকে অন্যান্য ভাষাবিলাকলৈ ই সম্প্ৰসাৰিত হৈছে এইটো এটা মন কৰিবলগীয়া যে অসমীয়া ভাষাৰ আন্তঃগাঁথনিৰ সময়তে অসমীয়া ভাষাত থলুৱা আৰ্যভিন্ন ভাষাবিলাকৰ উপাদানবিলাক সোমাবলৈ সমৰ্থ হৈছিল কিন্তু অসমীয়া ভাষা ঠন ধৰি উঠাৰ পাছত ই বিভিন্ন ভাৰতীয় ভাষাৰ লগত সংঘৰ্ষত লিপ্ত হ'বলৈ বাধ্য হয় আৰু তাৰপাছত আন্তঃৰাষ্ট্ৰীয় ইংৰাজী ভাষাৰ লগতো সংঘৰ্ষত লিপ্ত হ'বলগীয়া হয় ফলস্বৰূপে আন্তঃগাঁথনিৰ পৰৱৰ্তী অৱস্থাটোত থলুৱা ভাষাবিলাকৰ ল লগত সংঘৰ্ষ নাইকিয়া হয় হৈ পৰা অসমীয়া ভাষাই সেই ভাষাবোৰৰ পৰা উপাদান গ্ৰহণ কৰাৰ পৰিস্থিতি নোহোৱা হ'ল বৰঞ্চ হিন্দী বাংলা ভাৰতীয় অন্যান্য ভাষা অথবা ইংৰাজী ভাষাৰ পৰাহে উপাদান আহৰণ কৰিবলগীয়া পৰিস্থিতি এটা সৃষ্টি হৈছিল ঠিক সেইদৰে দুৰ্বোধ্য ভাষাবিলাকৰ মাজত হোৱা ভাষিক সংঘৰ্ষ আৰু অসমীয়া ভাষাৰ সম্পৰ্কত বিভিন্ন ভাষা ভাষী আৰু সামাজিক পৰিস্থিতিত গঢ় লৈ উঠা উঠিছে এক ধৰণৰ ভাষা যেনে নাগামিজ ভাষা এই নাগামিজ ভাষাটোৱে প্ৰধান সংযোগী ভাষা হিচাপে ঠাই দখল কৰিবলৈ সমৰ্থ হ'ল অসমীয়া ভাষাৰ পৰাই উদ্ভৱ হ'লেও নাগামিজ আৰু ভাষাৰ উচ্চাৰণ ব্যাকৰণ পদ্ধতি শব্দমালা শব্দাৰ্থ গ্ৰহণ ইত্যাদি দিশত থলুৱা ৰূপ পৰিগ্ৰহণ কৰিছে যাৰ ফলস্বৰূপে মূলৰ লগত ই ভালেমান দিশত পৃথক হৈ পৰিছে ফলস্বৰূপে অসমীয়া ভাষা ভাষী লোকসকলৰ বাবে নাগামিজ ভাষাটো শিকিবলগীয়া ভাষা হিচাপে পৰিগণিত হ'ল এইখিনিতে উল্লেখ কৰিবলগীয়া যে একেই সম অসমীয়া ভাষাৰ পৰাই বিভিন্ন ভাষা সামাজিক কাৰণত উদ্ভৱ হ'লেও নাগামিজ আৰু নেফামিজ নামৰ এই দুয়োটা ভাষাৰ মাজত মৌলিক পাৰ্থক্য আছে নতুবা অসমীয়া ভাষাৰ লগতে নেফামিজ আৰু নাগামিজ ভাষাৰ এটি তুলনামূলক অধ্যয়ন আগবঢ়োৱাৰ অৱকাশ আছে নাগামিজ আৰু নেফামিজ ভাষা অসমীয়া ভাষাৰ প্ৰান্তিয় ৰূপৰে পৰিণতি সম্প্ৰতি এই দুয়োটা ভাষাই চালুকীয়া অৱস্থাতেই আছে যদি আমি নাগামিজ ভাষাৰ বিষয়ে ক'বলৈ যাওঁ নাগালেণ্ডৰ প্ৰধান সংযোগী ভাষা হ'ল নাগামিজ ঊনৈছশ তেষষ্টি খ্ৰীষ্টাব্দৰ ডিচেম্বৰৰ এক তাৰিখে অসমৰ পৰা পৃথক কৰি সুকীয়া ৰাজ্য ৰূপে স্বীকৃতি দিয়া ভাৰতবৰ্ষৰ ষোড়শ ৰাজ্য হ'ল নাগালেণ্ড কহিমা মুকচাং টেৱেনচাং উখা জোনহেহেবটুং চেক মন পেৰেণ লুংলেং কিফিৰে আৰু ডিমাপুৰ এই এঘাৰখন জিলাত বসবাস কৰা নাগালেণ্ডৰ ঘাই জনগোষ্ঠী চৈধ্যটা কন্য়াক আংগামী আও চেমা লুথা চাংখেচাং ফুং ইমচুংৰি ৰেংমা চাং চংটাম জেলিয়াং পছোৰি খেমুংগাৰ এই চৈধ্যটা জনগোষ্ঠীৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া পৰস্পৰে পৰস্পৰৰ দুৰ্বোধ্য ভাষা বৰ্তমান তেনে অৱস্থাত ভৈয়ামৰ অসমীয়া ভাষা ভাষীৰ লগত দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰক্ষা কৰা নগাসকলৰ মাজত বিভিন্ন ভাষা সামাজিক কাৰণত গঢ় লৈ উঠা নাগামিজ ভাষাকেই এই ব্যৱহাৰ কৰে এই ভাষাটোৰ মূল অসমীয়া ভাষা হ'লেও উচ্চাৰণ ব্যাকৰণৰ গাঁথনি শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত অথবা বাক্য গঠনৰ দিশত মূল অসমীয়া ভাষাৰ পৰাই পৃথক হৈ পৰিছে পূৰ্বে এই ভাষাটোক ব্ৰকেন আচামিজ বুলি জনা গ'লেও পাছলৈ নাগামিজ শব্দটোৱে প্ৰচলিত হয় নাগামিজ শব্দটো নাগা আৰু আচামিজ এই শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি আৰু ই কহিমাৰ অনাতাঁৰ কেন্দ্ৰত মুদ্ৰিত সাম্প্ৰতিক সম্প্ৰতি ভাৱ যোগাযোগ মাধ্যম হিচাপে এই ভাষাটোকে উমৈহতীয়া ভাষাৰূপে ব্যৱহাৰ কৰা হয় আৰু অনাতাঁৰ দূৰদৰ্শনেও প্ৰচাৰৰ মাধ্যমৰ বাবে এই ভাষাকেই গ্ৰহণ কৰিছে নাগামিজ ভাষাৰ উচ্চাৰণ পদ্ধতি আৰু শব্দমালাৰ ক্ষেত্ৰত কামৰূপ আৰু গোৱালপাৰা জিলাৰ ভাষাৰ লগত ভালেমান মিল দেখা যায় নাগামিজ ভাষাটোৰ তিনিটা ৰূপ লক্ষ্য কৰা যায় প্ৰথমতে ধ্বনিৰ পৰিৱৰ্তিত ৰূপত অসমীয়া ভাষাৰ অধিক সমাৱেশত প্ৰকাশ পোৱা নাগামিজ ভাষা দ্বিতীয়তে হিন্দী নেপালী নাইবা অন্যান্য থলুৱা নগা ভাষাৰ শব্দৰ প্ৰয়োগেৰে পোৱা নাগামিজ আৰু তৃতীয়তে ইংৰাজী শব্দ অধিক প্ৰয়োগেৰে পোৱা নাগামিজ ভাষা ইয়াৰে তৃতীয়বিধ নাগামিজ ধৰ প্ৰধানকৈ শিক্ষিত সম্প্ৰদায়ৰ মাজতহে লক্ষ্য কৰা যায় ভাষাটোৰ নিজা লিপি নাই যদিও সাম্প্ৰতিক ৰোমান লিপিৰে লিখা হয় এই লিপিকেই কহিমা অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শনেও বিভিন্ন কাৰ্যক্ৰম পৰিচালনা কৰে